অঁ কওকচোন অঁ অঁ হয় ভাল আপোনাৰ অঁ অঁ অঁ আপোনাৰ ক'ত আছিলে বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ পায় অঁ তিনিশ টকাকৈ কেজি অঁ দ অঁ ফাৰ্মত আছে আপুনি কিমান নিয়ে আকৌ অঁ অঁ অঁ আছে অঁ

আপোনাক কিবা হেৰি কিবা পাৰ্টি চাৰ্টি আছে নে কিবা বাৰ্থডে' চাৰ্থডে' নি অঁ অঁ অঁ অঁ অঁ ভাল মাংসই পাব পূৰা ফ্ৰেছ অঁ অঁ অঁ অকণমান ভাল মাংস হ'লে ভাল আৰু অঁ অঁ অঁ অঁ অঁ ভালেই পাব আপুনি অঁ

অঁ কেজি তিনিশ টকাকৈ অঁ অঁ অঁ অঁ অঁ জানুৱাৰী বাৰ তাৰিখে বিহুৰ ওৰতে

অঁ অঁ অঁ আছে আছে আছে ইমান ডাঙৰ ফাৰ্মখন মই অকলে ধৰি লওক চম্ভালিব নোৱাৰিম নহয় মানুহ ৰখাব লাগিব চাফা কৰা মানুহ ধৰি লওক আকৌ দানা দিয়া মানুহ সময় সময় পানী দিব লাগিব অঁ গৰম দিনত বেছি ফেন দিব লাগে নহ'লে কুকুৰাবোৰ মানে গৰমত মানে মৰি যায় যে আকৌ ৰাতি আকৌ ঠাণ্ডা দিনত একদম পূৰা লাইট গৰম হৈ থাকিব লাগিব ধৰি লওক অঁ অঁ পোৱালিও আছে মা হেৰিও আছে ডাঙৰো আছে

অঁ লোকেল কুকুৰা আছে লোকেল কুকুৰা হাঁ এনেকৈ আছে অঁ আনি নিব পাৰিব অঁ হা অঁ অঁ পোহো পোহো অঁ অঁ ইয়াত অঁ ইয়াৰ পৰাই নিবহি পাৰিব অঁ অঁ অঁ পিছবেলা হেৰি পিছবেলা চাৰে তিনিটামান বজাৰ পৰা খোলোঁ অঁ ৰাতিপুৱা ৰাতিপুৱা দছটা এঘাৰটা বজালৈকে খোলা থাকে অঁ পাছৰ সময়ছোৱা সময় নাপাওঁ বেলেগ কামত বিজি হৈ থাকোঁ

ব্যৱসায় ব্যৱসায় কৰি মেলিয়ে খাব লাগিব আ আৰু চবেই যে চাকৰি পাব সেইটো কথা নহয় নহয় নিজে কষ্ট কৰি খোৱাটো বেছিহে ভাল

অঁ অঁ খোলা হৈ আছে অঁ অঁ আছে আছে অঁ অঁ মাহ মাহৰ মাহে মাহেকীয়া ছিষ্টেম দিগদাৰ হয় মাহৰ মূৰত দি দিওঁ আৰু ভাল কাম এটাত খাটে তেওঁলোকেও ভাল হয় আকৌ ময়ো দিবলৈ ভাল লাগে মাহটো মূৰত কাটি মেলি আকৌ হেৰি চাফা তাফা কৰা মেলা তেনেকুৱাবিলাক অঁ অঁ বাৰ্থডে' খাবলৈ মাতিব দেই যাম অঁ অঁ অঁ অঁ হ'ব